হেল্ল' অঁ কওকচোন মই শই শইকীয়া হয়নে অঁ কি হ'ল গাড়ীখন পঠাবলৈ কৈছিলোঁ নহয় মইতো জৰুৰীভাৱে যাব লাগে সভাখন আছে গতিকে সভাখন মই পাবগৈ লাগে প্ৰায় এঘাৰ বজাৰ পৰা সভাখন দিয়া হৈছে আৰু এতিয়ালৈকে দহ বজাতে মাতিছিলোঁ গাড়ীখন এতিয়ালৈকে নাহিলে অঁ কি কৈছে ড্ৰাইভাৰ অসুবিধা নে এই তেনেকৈ হ'লে আমাৰ কাৰ্য নচলিব নহয় হেৰি মই এই সভাখন পলম হৈ গ'লে কেনেকৈ পামগৈ এই অলপমান দায়িত্ব বোলা বস্তুটো আৰু থাকিব লাগে বেয়া নাপাব মই আৰু আপোনাৰ গাড়ীখন এতিয়া কেনচেলহে কৰিছোঁ মই বেলেগ গাড়ী লৈ পেলাই যামগৈ হ'ব